অঁ হেল্ল' অঁ হেল্ল' অঁ ফুৰিবলৈ মই ওলাই আহিলোঁ আপুনি আহিছেনি অঁ নদী কিনাৰলৈ যাম আৰু ক'লৈ ক'লৈ যাম যাম আৰু অঁ অঁ অঁ অঁ অঁ কি চাম আৰু এইপিনে আৰু নদী কিনাৰত আৰু এইপিনে এনেই চাবলগীয়াটো আৰু এতিয়া ধান ধান চানহে এইবোৰ ৰোৱা আছে ৰোৱা চোৱাবোৰ চাব লাগিব এইবোৰ চাপৰিত এইবোৰ কি কি আছে আৰু কচু চচু এইবোৰ মানুহৰ

অঁ হেৰিয়া নদীত সেইয়াত আৰু অঁ তেতিয়াহে চাব পাৰিব অঁ এতিয়া ৰ'দ দিলে মানে আৰু এতিয়া সেইবোৰ হ'ব আৰু এতিয়া বৰষুণ দি আছে যে আৰু বাৰিষা হৈছে যে পাৰিব পাৰিব অঁ আহিব আহক মই ওলাই আহিছোঁ অঁ এই এইখিনিত দোকান এখন আছে স্কুল আছে এখন সেইখিনিতে লগ কৰিম আৰু

অঁ আহক আহক ভাল লাগিছে আকৌ ধান বৰ ভাল হৈছে এইবাৰ পানী অকণমান অকণমান পেলাই গ'ল যে এতিয়া আৰু বেছি দূৰ নাই আৰু নদী পাব হৈছে আৰু

অঁ অঁ লাহে লাহে আহি থাকক অলপ অলপ বোকা হৈছে বৰষুণ দিছে যে অঁ অঁ লাহে লাহে আহি থাকক মই ৰৈ আছোঁ বাৰু